মই এনে কিছু এটা অঞ্চলত গৈ অসমীয়া ভাষাটো শিকিছিলোঁ শিকোতে বৰ ভাল লাগিল অসমীয়া ভাষা ইমান এটা আপোনাৰ কষ্টৰ ভাষা নহয় বা কওঁতে ইমান এটা টান নালাগে ঘৰুৱা ভাষা যোনটো মই কৈ আছো সেইটো একদম আপোনাৰ ইজি যোনটো বহুত সহজ শিকিবলৈ আৰু আপোনাৰ যোনটো অসমীয়াৰ যোনটো খাটি অসমীয়া মানুহখিনিয়ে কয় সেই ভাষাটো অলপ আপোনালোকৰ কাৰণে কওঁতে কষ্ট হ'ব পাৰে কাৰণ কিছুমান ভাষা এনে আছে য' আপোনাৰ কিছুমান বহুত টান আছে ভাষাখিনি সেইবাবে মানে কওঁতে অলপ কষ্ট হ'ব পাৰে কাৰণ যোনে নাজানে সেই মানুহটোৰ কাৰণে টান হ'ব পাৰে যদি শিকিছে তেনেহ'লে সহজ ভাষাটো ব্যৱহাৰ কৰিব পাৰে আৰু যদি জানে তেনেহ'লে সেই ভাষাটো জানিবই যোনটো ক'লো যে অকণমান টান হয় অসমীয়া ভাষাটো শিকাত বহুত সহজ আৰু অসমীয়া ভাষা আমি অসমত থাকি আমি অসমীয়া ভাষাটো জানিবই লাগিব আৰু যদি ভাষাটো নাজানো তে বহুত লাজৰ কথা অসমীয়া ভাষাটো শিকি মই যেতিয়া শিকিলো অসমীয়া ভাষাটো এটা অঞ্চলত গৈ পেলাই প্ৰথমে ত' ইমান এটা জনা নাছিলো বাৰু তাৰপিছত শিকোতে অসমীয়া মই বহুত জল্দি অসমীয়া ভাষাটো শিকিলোঁ বহুত সহজ সহজ শব্দ আছিলে যাৰ কাৰণে মই বহুত জল্দি শিকা হ'ল আৰু শুনি বা কৈ অসমীয়া ভাষাটো খুব ভাল লাগে আৰু সকলোৱে যে অসমীয়াই কয় অসমত বেছিভাগ মানুহে সেইবাবে ভাৱে অসমীয়াটো জনা অতি প্ৰয়োজন সেইবাবে শিকিলো ভাল লাগিল চবৰ লগতে অসমীয়া ভাষাটো কৈ সেইকাৰণে মোৰ এয়াই আৰু